অঁ হেল্ল' বাইদেউ নমস্কাৰ অঁ অঁ মই গম পাইছোঁ বাৰু হেৰি আপুনি কেই তাৰিখে আহিম বুলি ভাবিছে বাৰু অঁ অঁ অঁ আপুনি একো চিন্তাই কৰিব নালাগে আপুনি যে ইমান ডাঙৰ সিদ্ধান্ত এটা লৈছে মাজুলীৰ নিচিনা জেগা আহিব সঁচাকৈয়ে আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজুলীলৈ দেই মাজুলী মানে অঁ মাজুলী সত্ৰ নগৰী বুলি আপুনিটো জানেই ন মাজুলীত এতিয়া শৰতৰ আগমন ঘটিছে কহুঁৱা ফুলিছে মানে মাজুলী এটা নান্দনিক পৰিবেশ ন বৃন্দাবনৰ সেই ৰাসৰ মহোৎসৱ মাজুলীৰ আপুনি বহুত মানে আপুনি বাৰু কেইদিনীয়া কাৰ্যসূচী লৈ আহিব বিচাৰিছে মাজুলী অঁ অঁ ঢুব ঘৰ তেতিয়াহ'লে একো চিন্তাই নাই মই গধূলি আপোনাৰ পদ সত্ৰখনটো আপুনি জানেই দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ সত্ৰ এইকেইখন আমাৰ মাজুলী প্ৰধান সত্ৰ হয় গড়মূৰ সত্ৰও পৰে আৰু বিশেষকে তাত দক্ষিণপাট সত্ৰৰ আপোনাৰ ৰাস মহোৎসৱৰ মানে পৃথিৱী বি বিখ্যাত হয় মানে এতিয়াও সেই বৰজাৱলী ভাষাতে ৰাস মহোৎসৱসমূহ হয় আপুনি বাৰু ৰাস মহোউৎসৱো উপভোগ কৰিব নোৱাৰে যিহেতু আপুনি লৈ আহিছে কিন্তু তাৰ যিখিনি মানে কীৰ্তিচিহ্ন বা তাৰ সেই ৰজাঘৰীয়া যিখিনি নে নীতি ব্লগতে মানে যিখিনি তেওঁলোকৰ আপুনি আৰু আপোনাক কি পাছৰ দিনাখিনি আপোনাক মই আউনিআটি সত্ৰলৈ লৈ যাম আউনিআটি সত্ৰটো সেই ৰজাঘৰীয়া আপোনাৰ তাতে মিউজিয়াম আছে তাত সেইখিনি সংৰক্ষণ কৰি ৰখা আছে আৰু মানে আউনিআটি সত্ৰ পালনামৰ বাবে বিখ্যাত তাত মানে চাৰিহাতি আছে বুজি পাইছেনে বাইদেউ অঁ এ চাৰি মানে তাত এই ভকতসকলে মানে সেই নামঘৰত পালে সেইবাবে সেই নামৰ নাম পাল নাম আৰু তাত এখন মানে সেই সোণৰ থাকে সেই সোণৰ নাওখনতে মানে বৈষ্ণৱসকল গৈ মাজুলী বা মাজুলী বাহিৰৰ আপোনালোকৰ দৰে বিভিন্ন পৰ্যটক বিভিন্ন সময়ত আহি থাকে ন আমাৰ মাজুলীলৈ আৰু সেই পৰ্যটকসকলে মানে তেওঁলোকৰ নিজৰ মনৰ কৰিবলৈ তাত সেৱা সৎকাৰ কৰে তেনেদৰে আৰু তাত নিব পাৰে মানে আউনিআটি সত্ৰত আৰু এতিয়া বৰ্তমান অৰ্জাৰ আছে আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ আৰু চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত ভালেই হ'ব আপোনাক মই ধুনীয়াকৈ আমাৰ মাজুলীৰ সত্ৰসমূহ বিভিন্ন ধৰণে মানে আমাৰ যুৱকসকলে বিভিন্ন ধৰণৰ বাঁহেৰে ঘৰ সাজি কিছুমান মানে আটকধুনীয়া ৰেষ্টুৰেণ্ট খুলিছে মানে তাৰ পৰাও আপুনি কিবা কিবি জানিব পাৰিব যেনে আপুনি নাম শুনিছে ডেকা চাং শুনিছে চাগে অঁ আমাৰ মাজুলীত পৰ্যটন এটা কেন্দ্ৰও আছে তাৰপৰা আপুনি সেই তাৰ পৰা এটা থাকিব লাগিব মই আপোনাক সকলো সুৰক্ষা কৰি দিম আৰু তাৰপৰা আপুনি নিজৰ ইচ্ছাৰে আপুনি গাড়ীলৈও যাব পাৰে বা চাই আপোনাৰ যিটো সুবিধা হয় অঁ গতিকে ল'লে আপোনাক পৰ্যটকৰ জেগাখিনি থাকক বা আপুনি যাতে মোক পৰ্যটকৰ এজন গাইড হিচাপে আপুনি মোক ছিলেক্ট কৰিলে আপোনাক মানে ধন্যবাদ দেই আপুনি একো চিন্তা কৰিব নালাগে মই আপোনাক ফেৰী ঘাটেৰে আপুনি মাজুলী পোৱাৰ লগে লগে মোক ফোন কৰিব মই আপোনাক তাৰপৰা আনিম আনি আপোনাক সকলো ধৰণে ব্যৱস্থা কৰি দিম থকা মেলা আদি কৰি নাই আপুনি চিন্তা কৰিব নালাগে আৰু আপুনি মাজুলীখন কেলেই নিৰ্বাচন কৰি ল'লে কওকচোন বাৰু আপোনাৰ মাজুলী চাবলৈ হেঁপাহ আছেনে বাৰু অ অঁ আপুনি সুন্দৰ সিদ্ধান্ত ল'লে দেই মানে ভাল লাগিছে আপোনালোকৰ যে মানে বিভিন্ন পৰ্যটক বিভিন্ন সময়ত আমাৰ মাজুলীলৈ আহি থাকে আৰু মাজুলীৰ মানে সেই নৈসৰ্গিক এতিয়া মানে শৰতৰ আমন ঘটিছে মাজুলী ধুনীয়া ধুনীয়া নদীৰ সেই কুলুকুলু শব্দৰ লগতে সেই ৰাসৰ ৰিহাচন হ'ব মানে মানে মাজুলীৰ মানুহখিনি এতিয়া বহুত ব্যস্ত আৰু অতিথিক আগ মানে আদৰিবলৈ বহুত ব্যস্ত হ'ব বাৰু মই আপোনাৰ লগত সময়ত যোগাযোগ আকৌ কৰিম আৰু মাজুলীলে আহিলে সাজু ক'ম আৰু একো চিন্তা কৰিব নালাগে অঁ ঠিক আছে ধন্যবাদ অঁ ঠিক আছে